হেল্ল' এইটো জমেট' কাষ্টমাৰ কেয়াৰত লাগিছেনে মই এটা বিশেষ কাৰণত আপোনালৈ ফোন কৰিছিলোঁ মই মানে আপোনালোকৰ ইয়াৰপৰাই প্ৰায় ডেৰ দুবছৰ ধৰি খাদ্য অৰ্ডাৰ কৰি আছোঁ মই আগৰপৰাই ইয়াত অৰ্ডাৰ দিলে অট'পেটো ব্যৱহাৰ কৰোঁ কিন্তু এতিয়া কেতিয়াব লগৰবোৰেও অৰ্ডাৰ দিবলৈ কয় তেতিয়া ময়ে পেমেণ্টটো কৰি দিওঁ পাছত আকৌ পেমেণ্টটো খুজিবলৈ অলপ অসুবিধা হয় সেইকাৰণে মই অট'পে ব্যৱস্থাটো বন্ধ কৰি দিব বিচাৰিছোঁ নিজে কৰিবলৈ চাইছিলোঁ কিন্তু নোৱাৰিলোঁ আপোনালোকেতো এইটো কৰি দিব পাৰিব ন সেইকাৰণে আপোনালোককে জনালোঁ সোনকালে অট'পেটো কেনচেল কৰি দিবচোন ঠিক আছে হ'ব দিয়ক